অ শইকীয়ানী এই কথা এটা কওঁ বুলি ভাবিছিলোঁ অ মানে গধূলিকৈ ভাবিছোঁ পাৰ্কলৈ খোজ কাঢ়িবলৈ যাওঁ বুলি তুমি যাব পাৰিবা নেকি অ অ তাকে আমি অ গধূলি সময়ত মই বৰুৱানীক কৈছোঁ তাই তেওঁক ওলাবলৈ তেতিয়া আমি ভাবিছোঁ এনে পিছবেলা অলপ মানে ওলাই যাম বুলি ভাবিছোঁ আৰু

অ অ সেই বহুদিন লগ হোৱা নাই সেইটো কাৰণে ভাবিছোঁ সেই গধূলি পৰতে গোটেইখিনি অলপ লগ হ'ম বুলি অলপ ফুৰাও হ'ব খোজকঢ়াও হ'ব সেইটো কাৰণে অ অ সময়টো আপোনা তোমাৰ মই চাৰিটা বিশ মানত ওলাই যাম বুলি ভাবিছোঁ আৰু অ অ অ অ হ'ব মই তোমাক কি বুলি কয় ফোন কৰাৰ আগত অ যোৱাৰ আগত এবাৰ ফোন কৰি ল'ম বাৰু অ অ হ'ব ও ও ও